অঁ হেল্ল' কওকচোন অঁ এচকেপ হেল্ল' অঁ হয় হয় কওক অঁ ঠিক আপুনি ক'ত ষ্টে কৰি আছে বৰ্তমান পাণবজাৰত পাণবজাৰৰ পৰাতো সহজ হয় আপুনি যদি কেব লয় তাৰপৰা দেৰশ টকামান ল'ব কিন্তু আপুনি এটা কাম কৰিব অঁ অঁ তাতে আপুনি পাণবজাৰ দীঘলীৰ পৰা দীঘলী পুখুৰীত আপুনি বাছত লৈ ল'ব বাছ লৈ ল'ব জালুকবাৰী বাছ ক'ব যে কামাখ্যা গেটত নামিম মই তালৈ ল'ব পোন্ধৰ টকা দহ টকা পোন্ধৰ টকা ল'ব এটো স সহজ হ'ব আপোনালৈ তাৰপাছতে তাৰপৰা নহয় নহয় ডাইৰেক আপোনাক গেটত নমাই দিব আপুনি ক'লে হ'ল কামাখ্যা টেম্পুলৰ গেট কামাখ্যা গেটত যাওঁ বুলি জালুকবাৰী বাছত ধৰিব লাগিব কিন্তু আপুনি অঁ নাইবা আপুনি পাণবজাৰৰ ৰেলৱে' ষ্টেচনৰ যোৱা ওচৰৰ ৰিজাৰ্ভ বেংকৰ ওচৰৰ যোনটো ষ্টপেজ আছে তাতো উঠিব পাৰে অঁ তাৰ পৰাও ডাইৰেক বাছ পাই যাব জালুকবাৰীলৈ যোৱা বাছত উঠি দিলে আপুনি ক'লে হ'ব খুউব বেছিতকৈ বেছি বিছ টকা ল'ব তাৰপাছতে আহি ইয়াতে অঁ তাতে নামি পেলাই তাতে দেখা পাবই গাড়ী তাতে টুৱেণ্টী মানে ল'ব ভেন নাইবা এনেকুৱা জীপ টাইপৰ থাকিব আপুনি তাতো আহিব পাৰে কিন্তু ওপৰলৈ অলপ দূৰ হ'ব সেইকাৰণে আপুনি গাড়ীয়ে লৈ ল'ব অঁ পাৰে উবেৰো ল'ব পাৰে কিন্তু এইটো আপুনিতো ৰাতিপুৱা আহিলেতো ভিৰতো হ'বই কিন্তু আপুনি আহিব পাৰে দুটামান বজাতো যদি এনেইটো মানে পূজা কৰিবলৈ নাই তেতিয়া হয় দুটা বজাতো আহিব পাৰে উম উম ঠিক আছে ঠিক আছে আপুনি আহিলে জনাব মই ইয়াতে থাকোঁ যিহেতু লগ কৰিম এবাৰ উম উম